মই সৰুৰে পৰা বিশেষকৈ কিতাপ পঢ়ি ভাল পাওঁ আৰু এয়া চিনেমাটো চাই ভাল পাওঁ চিৰিয়েলবিলাক চাই ইমান ভাল নাপাওঁ চিৰিয়েলবিলাক চাই টাইমটো বহুত দীঘলীয়া হৈ যায় আজিৰ পৰা পিছত আৰু কালি চাব লাগে সেইকাৰণে চিৰিয়েলটো চোৱা নহয় কিন্তু কিতাপ পঢ়ি ভাল পাওঁ সেই কিতাপ মোৰ বহুত প্ৰিয় কিতাপ হৈছে দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাখন অনুৰাধা আৰু মই চিনেমাটো চাই ভাল পাওঁ কাৰণ চিনেমা একেলগে চাব পাৰি এইয়া সৰু বোৱাৰী আজলি নবৌ জোনদা ইমান গুণ্ডা এইবিলাক চিনেমা চাই ভাল লাগে আৰু চিনেমাবিলাকে মনোৰঞ্জন দিয়ে চিৰিয়েলবিলাক কেনেকুৱা হয় আজি চাই কিনে আৰু কালিখিনি চাব লগা হ'লে সৰু বাচ্চা থাকে পঢ়াব লাগে আজিৰ পিছত কালিৰখিনি আৰু কি কি দিব কি কি দিব ৰখি থাকোঁতেই গুছিয়েই যায় টাইমবিলাক আৰু কাম বনৰ কাৰণে চিৰিয়েলত মোৰ ইমান ইণ্টাৰেষ্ট নাহে কিন্তু কিতাপ পঢ়ি ভাল পাওঁ আজৰি টাইমত পঢ়োঁ যেতিয়া আজৰি টাইম পাওঁ কিতাপ পঢ়োঁ চিনেমাখনো আজৰি টাইমত একেলগে বহি আৰু চাব পাৰি চিৰিয়েলবিলাক সেনেকৈ নোৱাৰি আৰু চাব